আমাৰ অঞ্চলত ক্রীড়া খণ্ডই পৰম্পৰাগত খেলসমূহ সংৰক্ষণ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু সেই প্ৰতিযোগিতাসমূহ আঞ্চলিক ভিত্তিত হয় আৰু কিছুমান ৰাজ্যিক ভিত্তিটো অনুষ্ঠিত কৰা হয় আৰু সেই প্রতিযা প্ৰতিযোগিতাসমূহত আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে অংশগ্ৰহণ কৰি আহিছে